হেল্ল' হয় বিনীতা বাইদেউ হয়নে অঁ এই আপ মই কৈছিলোঁ আপোনাৰ হেৰি জ্যোতিকুছিৰপৰা কৈ আছিলোঁ প্ৰিয়াংশী গগৈয়ে কৈছোঁ আপোনাৰ কাপোৰৰ দোকানখন যে আছিলে আমাৰ গৈছিলোঁ তাতেই অঁ কেইযোৰমান কাপোৰ লাগিছিলে মানে বিয়াৰ কাৰণে অঁ তো কেনেকুৱা মানে ৰেঞ্জৰ পাম কাপোৰ অঁ আপোনাৰ এনেইতো অঁ এনেই শুৱালকুছিৰপৰা অনা কাপোৰ আছে নহয় আপোনাৰ অঁ হয় মানে মোক এনেই আপোনাৰ পাটৰ কাপোৰ মেইন ছেটৰ কাপোৰ লাগিছিলে আৰু ছেকেণ্ডলি আপোনাৰ এনেই মানে পাৰ্টীৰ পাৰ্টীৰ কাৰণে এযোৰ লাগিছিলে আৰু নুনি কাপোৰ লাগিছিলে প্লাছ মুগাৰ কাপোৰটো আপোনাৰ টচ মুগাৰ হ'লেও হ'ব

মই বৰ্তমান জ্যোতিকুছিত আছোঁ অঁ গৈছিলোঁ এবাৰ অঁ বহুত বেছি ফুলৰ নহ'লেও হ'ল অলপ কম ফুলৰ হ'লেই হৈ গ'ল অকণ মাৰ্জিনটো অকমান চাই দিব আৰু সেইকাৰণে মই আপোনাক ফোন কৰিছিলোঁ

অঁ আমি আজিতো চানডে' হ'ল আমি আজি যাব নোৱাৰিম এতিয়া আমি মংগলবাৰবাৰে আমি গধূলিৰ সময়ত যাম বুলি ভাবিছোঁ

তো আপুনি অলপ দামটো অলপ চাই মেলি দিব আৰু চিনাকি দোকান বুলি ফোন কৰিলোঁ আপোনাক অঁ গৈছোঁ গৈছোঁ আপোনাৰ তাতে গৈছোঁও আপোনাৰ কাপোৰৰ মানদণ্ডটোও ভাল দেখিছিলোঁ সেইটো কাৰণে কাৰণ আপুনি ঢকুৱাখানা চাইডৰপৰা আপুনি কাপোৰ আনেতো ঢকুৱাখানা ধেমাজিৰপৰা সেইটো কাৰণে কাপোৰ কাপোৰৰ মানে কোৱালিটিটো ভাল মানদণ্ডটো আমি মানে ভাল দেখিছোঁ সেইটো কাৰণে মই আপোনাক ফোন কৰিলোঁ যাম গৈ পিনে মই হয় হয় ঠিক আছে বাৰু ধন্যবাদ মই যাম দিয়ক ঠিক আছে দিয়ক ৰাখিছোঁ অঁ অঁ ঠিক আছে থেংক ইউ